হেল্ল' দাদা হয় মোৰ নাম শ্ৰী হিমুৰ দাস দাদা মোৰ চাহৰ খেতি আছে মানে মোৰ চাৰি পাঁচ বিঘা মই মানে আপুনি মোক অলপ প্ৰফিটটো বঢ়াই দিব পাৰিব নেকি মানে মই বেলেগ দেশতো মানে মই মানে জনাব খোজোঁ যে আমাৰ বাগান আছে মই থাৰ্টি পাৰ্চেণ্ট দিব পাৰিম মোৰ চাৰি পাঁচ বিঘা হ'ব

হয় ঠিক আছে থেংক ইউ দাদা